আমি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক ধৰ্মৰ বিষয়ে আমি শিকাওঁ যে ৰাতিপুৱা গা ধুই গোসাঁই ঘৰত ধূপ জ্বলাই প্ৰাৰ্থনা কৰিব লাগে বা আমি গধূলিও তেনেকৈ ধূপ জ্বলাই প্ৰাৰ্থনা কৰাৰ কথা তেওঁলোকক শিকাওঁ বা কৰিবলৈ কওঁ আৰু কৰে আমি খ্ৰীষ্টানসকলকো দেখা যায় তেওঁলোক গীৰ্জাঘৰলৈ যায় বা আপোনাৰ মুছলমানসকলকো দেখা যায় তেওঁলোক মচজিদলৈ যায় সেইকাৰণে আমাৰ ল'ৰা ছোৱালীকো আমি শিকাওঁ যে ৰাতিপুৱা শুই উঠি গা ধুই ধূপ জ্বলাই প্ৰাৰ্থনা কৰিবা ভগৱানক আৰু গধূলিও তেনেকৈ প্ৰাৰ্থনা কৰিবা তেতিয়া আপোনাৰ যে তোমালোকৰ কি হ'ব তোমালোকৰ মনৰ বাঞ্চা পূৰণ হ'ব তোমালোকে ভালকৈ পঢ়িব পাৰিবা ভালকৈ ডাঙৰ হ'বা ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'বা আগলৈ ভালকৈ থাকিব পাৰিবা ভালকৈ খাব পাৰিবা ভাল জেগাত যাব পাৰিবা ফুৰিব পাৰিবা আৰু ঈশ্বৰক বিশ্বাস ৰাখিব লাগে এই সেইকাৰণে যে তুমি যদি ঈশ্বৰক বিশ্বাস ৰাখা তুমি ঈশ্বৰক বিচাৰিলে বিচৰামতে তোমাক ভগৱানে নিশ্চয় দিব যদি তুমি বেয়া কাম কৰা কথা নুশুনা ভগৱানক বিশ্বাস নকৰা তেতিয়াহ'লে তোমাৰ ভাল কেতিয়াও হ'ব নোৱাৰে তোমালোকৰ গতিকে আমি ল'ৰা ছোৱালীক সদায় তেনেকুৱাখিনিয়ে শিকাওঁ আৰু সেইদৰে বাৰু আমাৰ ল'ৰা ছোৱালীয়ে ঘৰত আমি যেনেদৰে শিকাইছোঁ শিকিছেও তেওঁলোকে ৰাতিপুৱা গা ধুই স্কুললৈ যোৱাৰ আগত গা ধুই সদায় গোসাঁইঘৰত সোমাই ধূপ জ্বলায় বা সন্ধিয়াও প্ৰাৰ্থনা কৰি তাৰপিছতে পঢ়া টেবুলত বহেগৈ আচলতে আমিয়ে আমি ডাঙৰখিনিয়ে সদায় ল'ৰা ছোৱালীক সেই ধৰ্মৰ বিষয়ে তেওঁলোকক তেনেকৈ শিকাব লাগিব তেওঁলোকে তেতিয়াহে জানিব কিছুমান মানুহৰ ঘৰত দেখা যায় ধৰক আপোনাৰ ৰাতিপুৱা গধূলি কোনো মানে ভগৱানৰ প্ৰতি কোনো হেৰিয়েই নাথাকে ভক্তিয়ে কিন্তু কিছু আমি কিন্তু সেইটো আমি মানে ল'ৰা ছোৱালী শিকাওঁ যে ৰাতিপুৱা গা ধুই সদায় ধূপ জ্বলাবা গধূলিও তেনেকৈ সন্ধ্যা সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবা তেতিয়া তোমালোকৰ ঈশ্বৰে পঢ়া শুনাত সদায় ভাল কৰিব বা তোমালোকৰ ভৱিষ্যতেও সদায় ভাল কৰিব ভৱিষ্যতে তোমালোক ভাল মানুহ হৈ ভালকৈ থাকিব পাৰিবা দেশৰ সুনাগৰিক হ'ব পাৰিবা দেশৰ ভাল ভাল কাম কৰিব পাৰিবা এনেকৈ আমি ল'ৰা ছোৱালীক শিকাওঁ